হেল্ অঁ এই মই আপোনাৰ বগীজানৰ পৰা কৈছিলোঁ হেৰি নহয় এই আপোনাৰ তাত বাৰু অলপ এই ভূত জলকীয়া পোৱা যাব নেকি

এই মই এই আমাৰ ইয়াত বেপাৰী আছে যে তেনেকৈ এইটো চেনেল লগালোঁ আৰু অঁ তাত ভূত জলকীয়া অলপ আছে বুলি গম পাইছোঁ বাৰু আপোনাৰ জেগাত নহয় এনেই সৰহকৈ লাগিছিলে পঞ্চাছ কেজিমান লাগিছিলে অঁ অঁ পাৰিবনে বাৰু

আচ্ছা আচ্ছা হেৰি নয় অঁ এই ৰেটটো বাৰু কেনেকৈ ধৰিছে হয় নেকি এই ৰে'টটো অকণ বেছি হৈছে বাৰু আমাৰ ইয়াত ইমান নহয় ইমান ৰে'ট নাপাওঁ তথাপি হেৰি নহয় আপুনি কিবা অলপ কম বেছ কৰিব পাৰিবনে বাও

অঁ নহয় হয় নেকি আৰু ৰহ আকৌ অঁ অঁ অঁ অঁ কি ঠিক আছে বাৰু হেৰি নহয় খালী এতিয়া আপোনাৰ হেৰি অনা ব্যৱস্থাটো মই বাৰু কৰা যাব হ'ব পাৰি পাৰি আনিব আপুনি এইকেইদিনৰ ভিতৰতে পাৰিব নাই ছিঙি থ'বলৈ মোক এতিয়া লাগিছিলে কাইলৈকে লাগিছিলে বস্তুটো আচ্ছা ছিঙি হ'ব তেতিয়াহ'লে আপোনাৰ একদম ৰেডী কৰি মোক ক'ব হৈ গ'ল বুলি মই যোগাযোগ কৰি যাম আৰু আচ্ছা সেইটোৱেই মানে ছিয়'ৰ ছিয়'ৰ মই একদম মোৰ দৰকাৰ হৈ আছে আৰু অঁ

হয় হ'ব আৰু এতিয়া দিবতো লাগিবই বস্তু চব বস্তুৱেই দাম আৰু আজিকালি অঁ আচ্ছা ঠিক আছে সেইটোৱে কথা ভাল ভাল হ'ব দিয়ক অঁ অঁ ঠিক আছে ঠিক অঁ পঞ্চাছ পঞ্চাছ কেজি পঞ্চাছ কেজি ঠিক আছে হ'ব দিয়ক